ভালেই ভালেই আপোনাৰ অঁ মই লখিমপুৰতে থাকোঁ আপুনি অঁ ঠিকে আছে এই মোৰ লগৰে হয় ও কলেজ ফ্ৰেণ্ড আছিলে

যাব পাৰি ওলাব কোনদিনা যায় জনাব মোক ঠিক আছে বাৰু মোৰো অলপ বস্তু শ্বপিং কৰিব লগা আছিলে বিছালৰ পৰা মই জনাম বাৰু দিয়ক যোনদিনাখনি যাম আপোনাক অঁ ঠিক আছে বাৰু দিয়ক ভাত পানী খালে নহয় ন অঁ স্কুল গৈ আছে ঠিক আছে বাৰু দিয়ক মই যোৱা দিনাখনি আপোনাক কল কৰিম বাৰু দিয়ক আগদিনা এই মোৰ কাপোৰ কিনিব লগা আছিলে আৰু অলপ কিটচেনৰ বস্তু কিনিব লগা আছিলে আপোনাৰ অঁ এতিয়া অফাৰো চলি আছে কিবা এটা অফাৰ যাব পাৰি এই মই আৰু এনেই ৰাফ ইউজ কৰিবৰ কাৰণে ঘৰত পিন্ধা বৰ বিশেষ বেছি নলওঁ আৰু কিটচেনৰ বস্তুহে অলপ ল'ব লগা আছিলে ইম্পৰ্টেণ্ট মানে সেইখিনিয়ে ল'ব লাগিব চাওঁচোন কি কি পায় ডিছকাউণ্ট কি কি দি আছে আগত গৈ ল'ওঁ অঁ শুনিছোঁ তাকে বেলেগৰ মুখৰ পৰা গ'লেহে গম পাম আৰু কিমান ডিছকাউণ্ট কি কথা পায় ওৱান ফিফটি টু হাণ্ড্ৰেডৰ পৰা ষ্টাৰ্টিং তাতছে ওপৰতো আছে পাৰে পায় আপুনি কি কুৰ্তি ল'ব নেকি ভালেই কুৰ্তিবোৰ অঁ স্কুল যাবলে পাৰিব ইউজ কৰিবৰ কাৰণে কৰিছোঁ বাৰু ঠিকেই আছে ইউজ কৰিব পাৰি বেয়া নহয় বাৰু বৰ বিশেষ ঠিকে আছে লৈ ল'ব অফাৰত পালে ও মা দেউতা দাদা আৰু মই সিওৱে জব কৰি আছে টিছাৰ কৰে

এলপিত

হয় হয় আপুনি কি চাবজেক্ট পঢ়ায় অঁ গোটেইকেইটা চাবজেক্ট পঢ়াব লাগে মানে ন ঠিকেই আছে মোৰ অলপ সোমাব লাগে ফালে আকৌ ইয়াপা টেম্পুত যাব লাগে টাউনলে দূৰ আছে বাৰু অলপ দিয়ক ঠিক আছে মই যোৱাৰ আগদিনা মই আপোনাক কণ্টেক্ট কৰিম আপুনি আহিব সেই ফালৰ পৰা ঠিক আছে বাৰু দিয়ক কালি লগ পাম অঁ সোধক নাই নাই তেনেকুৱা খবৰ ওলোৱা নাই বাৰু এতিয়ালৈকে ঠিক আছে বাৰু মাতিম দিয়ক

ও হয় বাৰু সেইটো ভালেই ভালেই আপোনালোকৰ ভালনে ঠিকেই আছে বাৰু কি বিয়াৰ কথা ক'লে বুজি নাপালোঁ অঁ আছিলে আগৰে কাপোৰ চাপোৰ কিনা আছে বাৰু তেনেকাকে মই লোৱা নাই এতিয়া বিয়া বুলি নাই নাই নাই লোৱা এতিয়া ঠিকেই আছে আৰু অঁ হয় নেকি থেংক ইউ অঁ এই লগৰ এজনীয়ে কৰিছিলে ঘৰৰ ওচৰৰ ও ঠিকে আছেচোন নাই নাই ভালে নাই চিম্পোলেই ভাল ভাত পানী খোৱা হ'ল খালেনে আপুনি অঁ পাহৰি মই খালো শুম আৰু এতিয়া আজি নিৰামিচেই আছিলে আপুনি কিহে বনাইছে নে কিহে বনাব আৰু অঁ ভালে ভালে কি কৰি আছে এতিয়া অঁ

অঁ ফোন কৰিম বাৰু দিয়ক সেইটো হয় বাৰু আপোনাৰ আপোনালোকৰ ভণ্টী এজনী আছিলে যে তাইৰ কি খবৰ অঁ আগতে কৈছিল নাৰ্ছিং পঢ়ি আছিলে ন অঁ

জনাম বাৰু দিয়ক হয় বাৰু দিয়ক ঠিক আছে বাৰু দিয়ক মই আপোনাক জনাম দিয়ক হা যোৱাৰ দিনা ঠিক আছে মই আগদিনাখনে জনাই দিম আপোনাক ঠিক আছে বাৰু দিয়ক কালি যদি যাওঁ তেতিয়া মৰ্ণিং মই আপোনাক জনাই দিম যদি পৰহি যাওঁ তেতিয়া কালি কল কৰিম জনাম আৰু আগত দিয়ক আপোনাক ৰিক্সা মানে টমটম পায় আৰু মেজিকবোৰ চলে গুচি আহিব আপুনি যেনেকে সুবিধা হয় ওলাব মোৰ লগতে খালি মানে ওলাব আৰু যেতিয়া সুবিধা হয় নাই নাই পোৱা বাৰু দিয়ক মোৰো অলপ বস্তু ল'ব লগা আছিলে একো নাই বাৰু দিয়ক ঠিক আছে দিয়ক ঠিক আছে দিয়ক